মোৰ ভালেই অঁ ভালেই অঁ পিঠা চাউলৰ গুৰি কৰিব লাগিব তাৰে পিছত চেনি লাগিব নাৰিকল লাগিব বেলেগ বেলেগ পিঠাৰ কাৰণে বেলেগ বেলেগ যোগাৰ লাগে অঁ তিলপিঠা বনালে বন্নি চাউল লাগিব নাৰিকল লাগিব তাৰপিছত চেনি লাগিব তিল লাগিবই খোলাচাপৰি পিঠাত হেৰি গুড়া খুন্দি তাতে তেল লাগিব নিমখ লাগিব চেনি নহ'লেও খাব পাৰি পকামিঠৈও বনাব পাৰা অলপমান লাগে পানী তাৰপিছত নাৰিকল গুড় কেট্লিত ঢাকোনত দি কাপোৰ এখন ঢাকোন দি পেলাই কেট্লিত দি দিব লাগে অলপ টান হ'ব মই নহ'লে তোমালোকৰ ঘৰত যাম যাই পেলাই শিকাই দিম অঁ আমাৰ তাতে এদিন আহিবা অঁ